অসমীয়া ভাষাত প্ৰচাৰ হোৱা অনাতাঁৰ কেন্দ্ৰ আছে মই জনাত দুটাই আছে আৰু আছে যদিও নাজানোঁ আৰু মই দুটাৰ বিষয়ে জানোঁ বাৰু এই এটা হ'ল আকাশবাণী ডিব্ৰুগড় আৰু এটা হ'ল আকাশবাণী গুৱাহাটী মানে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰতো এইবিলাক বহুত গীত মাত প্ৰচাৰ হয় টোকাৰী গীতো হয় বা এইবিলাক দেহ বিচাৰ গীতো গোৱা হয় আৰু মাইকী মানুহৰ এইবিলাক মতা মানুহৰ নাটক পৰিচালনাও কৰে তাৰপিছত আৰু গুৱাহাটী কেন্দ্ৰতো তেনেকৈ সৰু সৰু ল'ৰা ছোৱালীৰ নাটক হয় ডাঙৰ মানুহৰো নাটক পৰিচালনা কৰে তাৰপিছত আও গায়কবিলাকৰ আগৰ দিনৰ গায়কবিলাকে গায় দীপালী বৰঠাকুৰ এইবোৰ মহেন্দ্ৰ হাজৰিকা হেৰি ভূপেন হাজৰিকা তাৰপৰা জয়ন্ত হাজৰিকা সেইবিলাকে মানে আগতেও গান চান গায় আৰু এটা অনুষ্ঠান আছিলে শিশুৰ উমলা মানে চ'ৰা সেই শিশুৰ উমলা বিকাশ বুলি এটা কেন্দ্ৰ আছিলে সেইটোতো মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে এইবোৰ গীত মাত গায় খেলা ধূলাৰ বিষয়েও আলোচনা হয় বা অকণমানি অকণমানি ল'ৰা ছোৱালীবোৰবোৰে সৰু অ' তুলতুল অ' বুলবুল খে সেইবিলাক গায় তাৰপিছত মানে আমি জনাত এই দুটাই কেন্দ্ৰ আছিলে আৰু মই নাজানোঁ আৰু ইয়াৰ বিষয়ে যদি আৰু আছিলেও